যেতিয়া আমাৰ ওচৰত সময় বা উপাদান কম থাকে তেন্তে আমি পিয়ৰ আহাৰটো ভাত আৰু আলু পিটিকা বুলি মই ভাবো কিয়নো আলু ভাতত ভাততে আলু দি আমি সোনকালে পকাই আমি অলপ তেল লৈ ভাতৰ লগতে আমি পিটিকাখিনি কৰি আমি এনেদৰেও ভাত খাব পাৰোঁ অতি কম সময়তে আৰু সোনকালে হোৱা আহাৰ বুলি ক'বলৈ গ'লে আমি এই আহাৰটোকে ভাল পাওঁ ইয়াৰ উপৰিও আমি ব্ৰেড আৰু বা চাহ ভাল পাওঁ আমি অতি সোনকালে আমাৰ ওচৰত একো অকল ব্ৰেড চাহপাত আৰু চেনি উপলব্ধ থাকিলে আমি এতি সোনকালে চাহটো বনাই ব্ৰেডবোৰ গৰম কৰি আমি এনেদৰে আহাৰ প্ৰস্তুত কৰিব পাৰোঁ